নমস্কাৰ ছাৰ মই খুবেই আশাবাদী যে আপোনালোকে এখন কৃষিভিত্তিক সজাগতা হয় সজাগতা সভাৰ আলোচনা কৰিছে এই সভাখনত আমি কৃষিভিত্তিক বহুতো নজনা কথা জানিছোঁ আৰু বুজিছোঁ মই বৰ্তমান মই বৰ্তমান বৰ্তমান সময়ত বহুতো খেতি কৰি আছোঁ বা বিভিন্ন খেতি কৰিবলৈ প্লেনিং কৰি আছোঁ বৰ্তমান সময়ত কিন্তু মই এটা নজনা কথা জানিব বিচাৰিছোঁ আপোনাৰ ওচৰত যে যেনেকৈ আপোনালোকে ধান খেতি ইঞ্চুৰেঞ্চৰ কাম কাম কৰে ইঞ্চুৰেঞ্চত কাম কৰে তেন তেনেকৈ আমাৰ ৰবি শস্যৰ মই এতিয়া নতুনকৈ আলু খেতি সৰিয়হ খেতি এইবোৰ কৰি এইবোৰ কৰিম বুলি ভাবিছোঁ এই খেতিখিনি আপোনালোকে ইঞ্চুৰেঞ্চৰ ফালৰ পৰা কিবা সহায় কৰিব নাই যদি আপোনালোকে এই খেতিত ইঞ্চুৰেঞ্চৰ সহায় কৰে তেন্তে মই মন্থলি কিবা প্ৰিমিয়াম চিষ্টেমত দিব লাগিবনে এই কথাটো জানিবলৈ খুবেই আগ্ৰহী আৰু আপুনি আপোনাক এই প্ৰশ্নটো সুধিছোঁ আমি নতুনকৈ উঠি অহা খেতিয়ক আমি আমি খেতি কৰি আমাৰ জীৱন ধাৰণৰ প্ৰণালী চলাই লৈ যাম বুলি ভাবিছোঁ গতিকে আপোনালোকে কৃষি কৃষিক্ষেত্ৰত আমাৰ বিভিন্ন পৰ্য্য়ায়ত সহায় কৰক সহায় কৰক তেনেকেই আমি আপোনালোকৰ পৰা গৌৰৱাম্বিত হ'ম